বিয়াৰ দৰে ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰিব লগীয়া হ'লে আমিও সমীপতে থকা পানী যোগান আঁচনিৰ পৰা পানী সংগ্ৰহ কৰোঁ দুই তিনি দিন আগৰ পৰা পানীটো আমি ঘৰুৱা চিনটেক্সত আমি ষ্টক কৰি পেলাই অনুষ্ঠানত পৰিৱেশনৰ বাবে যোগাৰ কৰি ৰাখোঁ